মই পৰম্পৰাগতভাৱে কলমেৰে কাগজত লিখি ভাল পাওঁ আৰু এতিয়ালৈ মই লিখিয়ে আছোঁ কাৰণ মই এজনী কলেজৰ ছাত্ৰী সেইবাবে কলেজত কিবা নোট দিলে মই কাগজে কাগজতে লিখোঁ আৰু একজাম যেতিয়া হয় একজামতোটো মই কলম কলেমেই লিখোঁ কাগজত আৰু একজামৰ বাবে প্ৰিপেয়াৰেশ্যন হ'বলৈ হ'লে ঘৰত মুখস্থ লিখিবলৈ হ'লে কিবা নোট লিখিবলৈ হ'লে তো কলমেই ব্যৱহাৰ কলম আৰু কাগজেই ব্যৱহাৰ হয় আৰু মই এতিয়ালৈ কলম আৰু কাগজ ব্যৱহাৰ কৰি আছোঁ আৰু মই লেপটপ ব্যৱহাৰ কৰি পোৱা নাই কিন্তু মই মোবাইল ব্যৱহাৰ কৰি পাইছোঁ মোবাইলত মই টাইপ কৰোঁ কাৰণ মোবাইলটো মোবাইলটো প্ৰত্যেক সময়তে মোৰ লগতেই থাকে আৰু যিকোনো সময়ত মোবাইলটোৱে ব্যৱহাৰ হয় আৰু মোবাইলত কিবা এটা চালে কিবা এটা কৰিব ল'লে মোবাইলটোৱে টাইপ কৰা যায় আৰু মোবাইলতেতো কিছুমান বস্তু পোৱা যায় যেনে হোৱাটছএপটোৱে চালোঁ যেনিবা ফেচবুকটোৱে চালোঁ তো মোবাইলটো টাইপ কৰিলেতো ওলাব সেইবাবে মোবাইল টাইপ কৰোঁ আৰু শেহতীয়া বছৰবোৰত লিখনি কেনেকৈ সলনি হৈছে শেহতীয়া বছৰবোৰত লিখনি এনেকুৱাকৈ সলনি হৈছে এতিয়াতো ডিজিটেল যুগ হয় এতিয়া সকলোতো ডিজি অনলাইনতেই চলে কিবা এটা কৰিব কিবা এটা এপ্লিকেশ্যন কৰিবলৈ এপ্লাই কৰিবলৈ হ'লে ডিজিটেল ডিজিটেলতে কৰিব লাগে অনলাইন অনলাইনে কৰিব লাগে কম্পিউটাৰ যোগেদিয়ে কৰিব লাগে বা লেপটপৰ যোগেদিও কৰিব লাগে কিন্তু তথাপিও সকলো কাম ডিজিটেল হ'লেও কিছুমান কাম আমি কাগজ কাগজ কলম ব্যৱহাৰ হয় সকলো কাম আমি অনলাইনতে কৰিব নোৱাৰোঁ বা লেপটপ কম্পিউটাৰতে কৰিব নোৱাৰোঁ আমাক কিছুমান কাম এনেকুৱা হৈ যায় মানে আমি কাগজ কলম ব্যৱহাৰ হয়েই আৰু কাগজ কলমত কাগজ কলমতেই লিখিব লাগে তেনেকুৱা ধৰণৰ যিমানে ডিজিটেল নহওক বা যিমানেই লেপটপ নহওক তথাপিও আমাৰ কাগজ কলমখন ব্যৱহাৰ হয় আৰু ব্যৱহাৰ হৈ থাকিব আৰু এনেকুৱা আগলৈয়ো ব্যৱহাৰ হৈ থাকিব লাগে